আচ্ছা মোৰ কৰ্মজীৱনৰ হেৰিটো হ'ল প্ৰথম মোৰ কৰ্মজীৱনীৰ বিষয়ে ক'বলৈ হ'লে মোৰ ৰাজমিস্ত্ৰীটোৱে ক'ব লাগিব ৰাজমিস্ত্ৰীটো মই আজি বহুত দিনৰ আগৰপৰাই কৰি আছো আজি কমচে কম আঠ ন বছৰ হৈ গ'ল তাৰপিছতে এইটো পকা ঘৰ যিমান গাঁৱত ওচৰ চুবুৰীয়া যিমানখিনি পাওঁ মানে কৰি আছো এই মানে নিমন্ত্ৰণ কৰে সেই অনুপাতে হাজিৰা চিষ্টেমতো কৰোঁ তাৰপিছতে ঠিকা চিষ্টেমতো কৰোঁ তাৰ আকৌ কাঠ কাঠমিস্ত্ৰীও কৰোঁ কাঠমিস্ত্ৰী এইবিলাক কাঠৰ কাম দৰ্জা খিৰিকী আদি কৰি গোটেইবোৰ কৰোঁ মানে তাৰপিছতে তাৰ ভিতৰতে ক'বলৈ গ'লে আৰু এইবিলাক ঘৰ যিখিনি আচবাব জাকৈ খালৈ এই ডলা চালনী এনেকুৱাবিলাকো বাঁহ বেতৰ কামবিলাকো কৰোঁ এইবিলাক কৰি যথেষ্ট এনেকৈয়ে গাঁৱৰ ওচৰ চুবুৰীয়া মানুহে যি যিহেতু বিচাৰিয়ে থাকে মাছ মাৰিবৰ কাৰণে জাকৈ এখন লাগে ধান চাউল মানে জাৰিবৰ কাৰণে ডলা এখন লাগে চালনী এখন লাগে তেনেকুৱা ধৰণৰ ঘৰতে ইটো সিটো খুজি থাকে খুজি থকাৰ কাৰণে মই যিমান পাৰোঁ গাঁৱৰ ওচৰ চুবুৰীয়াক সহায় কৰি থাকোঁ কিন্তু মই বজাৰত তেনেকৈ মই বিকিবলৈ বা হেৰি কৰিবলৈ মই তেনেকৈ বৰ বিশেষ টাইম নাপাওঁ মানে মোৰ ৰাজমিস্ত্ৰী যিহেতু কৰি থকা হয় সেইটো কাৰণে মই সিমান টাইম দিব নোৱাৰোঁ মানে বজাৰৰ বিকি বা চাহিদা কাৰণে মই সময় দিব নোৱাৰোঁ যিমানখিনি পাৰোঁ ঘৰতে হেৰি কৰি ঘৰতে বিকি কৰি ওচৰ চুবুৰীয়াক বিক্ৰী কৰি স্বাৱলম্বী হৈ মানে ঘৰৰ হেৰিটো পৰিৱেশটো ঘৰৰ সংসাৰখন চলাই আছো তাৰপিছতে মই এইবিলাক টৰ্চ লাইটো বনাওঁ মাজে সময়ে বৰষুণৰ দিনকেইটাত বাৰিষাকালত এই ছাতিৰ প্ৰব্লেম হয় ছাতি ৰ যিবিলাক মানে গাঁৱৰ ওচৰ চুবুৰীয়া ভাঙি যায় ভঙা ছাতিবিলাকো মই মেৰামতি কৰোঁ তেনেকুৱাকৈ ইটো সিটো কৰি দুই এপইচা তেনেকৈ ইনকম কৰি মই গোটেই জীৱনটো মানে আত্মনিৰ্ভৰশীল হৈ মই তেনেকৈ চলাই আছো আৰু মানুহে ইটো সিটো কৰি যিমানখিনি আদৰ সাদৰ দি মানে মোক আগবঢ়াই নিবলৈ ৰাইজেও মানে দি আছে বা আশ্বাস দি আছে তেনেকৈ মই কৰি আছো আৰু

সেইটো আকৌ আকৌ তাৰ ভিতৰতে এই খেতি বাতিও কৰা হয় খেতি বাতি যেনে ধান খেতি বা মানে অন্য শাক পাচলি খেতি এইবিলাকতো অলপ নিজে চলিব পৰাকৈ বৰ বিশেষ মানে বিক্ৰী কৰিব পৰা তেনেকুৱাটো নহয় বাৰু তথাপিতো নিজে চলিব পৰা ক্ষমতাখিনি মই নিজে কৰি লওঁ ধান খেতিৰ ভিতৰত ধৰি লওক শালি খেতি শালি ধান ধৰক বড়ো ধান বৰ ধান তেনেকুৱাকৈ বিভিন্ন প্ৰজাতিৰ ধান কম কমচে কম বৰ বেছি নহয় মানে ছয় সাত বিঘা আঠ বিঘা তেনেকুৱা ধৰণৰ নিজে কৰি জমা কৰি লওঁ তাৰ উপৰিও সেইখিনি ধানেৰে মোৰ বছৰেকৰ মানে আয় হয় হেৰি মানে চলিবৰ কাৰণে হৈ যায় তাৰ উপৰিও বাৰীত শাক পাচলিখিনি নিজে খাবৰ কাৰণে কৰি থাকোঁ এইখিনি যেনে ৰঙালাও তাৰপিছত জাতিলাও ভেন্দি ইত্যাদি ইত্যাদি মানে এইবিলাক কৰা হয় কচু কৰা হয় গোমধান খেতি কৰা হয় তেনেকৈ যিমানখিনি পাৰোঁ ক্ষমতা অনুযায়ী মানে কৰি নিজৰ খোৱাকেইটাও হেৰি কৰি থাকোঁ মানে চলাই থাকোঁ এইখিনিয়েই পৰাপক্ষত যিমানখিনি গাৰ বল যিমানখিনি শক্তি থাকে সিমানখিনি আগলৈকে কৰি যাম বুলি চেষ্টা কৰি আছো বা মানে ঘৰখন চলাই আছো এনেকৈয়ে কৰি ঘৰ খোৱাৰ লগতে পঢ়াৰ খৰচাটো ল'ৰা ছোৱালী স্কুলৰ হেৰিটো মই তাৰপৰাই মানে বহন কৰিব পৰাকৈ মানে ক্ষমতা এটা হৈ আছে এইখিনি মই দি আছো আৰু ভৱিষ্যতে অকল এইখিনি কামতে মই সন্তুষ্ট হোৱা নাই তথাপিতো আগলৈ আৰু কিবাকিবি বিভিন্ন ধৰণৰ কৰ্ম সংস্থাপন আছে এইখিনিয়েই মোক কৰিবলৈ বিচাৰি আছো বা মানে সুবিধা লৈ আছো কিন্তু কৰিবলৈ অলপ অসুবিধাটো মানে পোৱা নাই তাৰমানে যিহেতু কামৰপৰা মই বিৰতি নিচপতি পোৱাই নাই বুলি ক'ব লাগিব এইখিনি সময় পালে বা সুযোগ পালে আগলৈ আৰু বিভিন্ন ধৰণৰ কাম কাজ কৰি বা বিভিন্ন ধৰণৰ নতুন নতুন পদ্ধতিৰে কাম কৰি নতুন নতুন পদ্ধতিৰে খেতি কৰি তেনেকুৱাকৈ স্বাৱলম্বী হ'বলৈ মই বিচাৰিছোঁ এইখিনি কিমান দূৰ সম্ভৱ কৰিব পাৰোঁ মই নাজানো তথাপিতো আগলৈ কৰি যাম বুলি মই আশাবাদী যিহেতু আৰু বিকনেচ কৰিব লগা কাম আছে বা শিকিব লগা কাম আছে বিভিন্ন ধৰণৰ হাট বজাৰ কৰিবলৈ মোৰ মন গৈ আছে এইখিনি যিমানখিনি পাৰোঁ মই কৰি যাম বুলি এতিয়াও আশাবাদী ভৱিষ্যতে তেনেকুৱাকৈ অকল এই খেতি বাতি কৰি বা মানে ৰাজমিস্ত্ৰী কৰি বা মানে এই ইপদ সিপদ বস্তু বাঁহ বেতৰ কাম কৰিয়েই ঘৰখন যে ভৱিষ্যতলৈ চলাই থাকিব পাৰিম এনে নহয় ইফালে আৰু ন ন পদ্ধতিয়ে ন ন কামেৰে ইয়াতকৈ অধিক উন্নতি পথেৰে উন্নতৰ কাম কৰি টকা পইচা মানে উৎপাদন কৰি স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিম বুলি মই আশা ৰাখিছোঁ